মই মুন্মী হয় মুন্মী গগৈ ফটোগ্ৰাফাৰ মই অসমৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ অসমৰ মানে ক'ত ক'ত ভাল ফটো মানে হেৰি কৰিব পৰা যাব কেনেকৈ কেনেকৈ কোন জোগাত আছে

অঁ পুৰণি কীৰ্তিচিহ্ণ এইবিলাক নহ্

আৰু আৰু অঁ অঁ অঁ অঁ তাৰপাছত আৰু জানে নেকি আৰু ক'ত ক'ত ল'ব পৰা যাব ভাল মানে স্মৃতি হেৰি কৰি থ থকা

ল'ব পৰা যাব নহ্ অঁ অঁ আৰু মোৰ অঁ

অঁ যথেষ্টখিনি পোৱা যাব নহ্ ইয়ালৈ আহিলে

অঁ অঁ অঁ অঁ মই অঁ মই আপোনাৰ লগত যোগাযোগ যোগাযোগ কৰি মানে ফটো ল'বলৈ আপোনাৰ লগতে যোগাযোগ কৰিব লাগিব অঁ আপুনি মই এই গৈ আছোঁ আৰু আপোনালৈ সেয়াত পালেগৈ ফোন কৰিম বাৰু আপুনি অঁ লগত ওলাব ফটোখিনি লৈ ল'বলৈ অঁ ধন্যবাদ জনাব কোৱাৰ বাবে অঁ অঁ পাব ভাল হওক মই আপোনাৰ লগত যোগাযোগ কৰি ফটোবিলাকো দিম

অঁ অঁ অঁ ধন্যবাদ